হয় ছাৰ মই এটা মানে আমাৰ এটা বেমাৰৰ বিষয়ে জানিব বিচাৰিছিলোঁ এ এইচ আই ভি এইডচৰ বিষয়ে বুজাওকচোন মোক অলপ

মোৰ মানে হোৱা নাই কিন্তু মানে মানুহে টিভিয়ে চিভিয়ে এডভাৰ্টাইজ পাই আছোঁ কিবা বোলে হেৰি হয় মানে কি মানে বস্তুটো অকণমান বুজাই দিয়কচোন এইটো ভাইৰাছহে নেকি বাৰু ভাইৰাছহে নেকি বাৰু এক প্ৰকাৰৰ ভাইৰাছ হয়

হয় নেকি হয় নেকি এতিয়া এটা কথা কওকচোন কেনেকৈ কেনেকৈ হয় বাৰু ই এইচ আই ভি এইডচটো

যেনে যেনে যেনে

মোক মোক এটা কথা হয়

মই মানে এটা কথা বুজি পোৱা নাই আপোনাৰ হেৰি এই টিভিত দেখাই থাকে দেখো কিবা চুলি এডাল তাতে বিচনাত পৰি যায় তাৰ পিছত এইচ আই ভি ভাইৰাছ এইটো মানে কি মানে চুলিডাল কিয় চুলিডাল পৰিলে এইচ আই ভি হয় যায় গৈ নেকি

নহয় নেকি মই আপুনি এটা কথা কওকচোন হেল্ল' আপুনি এই এই বাঘবৰ মেডিকেল কলেজৰ পৰা পাছ আউট নেকি বাৰু বাঘবৰ জনিয়া

নাই আপোনাৰ নহয় নহয় মানে কি হয় জি এম চি এইচৰ ষ্টুডেণ্টবিলাকে ধৰ ইমানখিনি এৱাৰনেচটো নাথাকে কথাবিলাকৰ এইচ আই ভি এইডচ কিবা কিবা বাঘবৰ জনিয়া চাইদে হয় হয় হয় হয় হয় হয় হয় ধন্যবাদ ছাৰ ছাৰ ছাৰ ছাৰ ধন্য়বাদ ধন্যবাদ মই বহুতখিনি কথা বুজি পালো আপোনাৰ পৰা ধন্যবাদ হয় আৰু আপুনি অলপ হেৰি থাকিব দেই এইবিলাকৰ পৰা বাচি থাকিব নহয় এইচ আই ভি এইডচটো আপোনাৰো হ'ব পাৰে হয় হয় হয় হয় হয় হয় হয় ছাৰ হয় ছাৰ ধন্যবাদ ছাৰ ধন্যবাদ ধন্যবাদ